বৰ্তমান ভাৰতৰ যোনটো চিকিৎসাৰ সুবিধা আৰু সেইটো ভাল বুলিয়েই ক'ব লাগিব আগতকৈ কাৰণ আগতে সিমান সুবিধা নাছিলে চিকিৎসা কৰিবলৈ আগতে হয়তো চহৰৰ ফালে আহিব লাগিছিল গাঁৱৰ মানহবোৰে কিন্তু এতিয়া সেনেকুৱা নহয় এতিয়া জাগাই জাগাই চিকিৎসালয় খোলা হৈছে যোনটোয়ে বহুত সহায় কৰিছে মানুহক ক'ভিডৰ টাইমত মানে এইটো চৰকাৰে বহুত কষ্ট কৰিছিল এইবিলাক চিকিৎসালয় সৰু সৰু চিকিৎসালয় খুলিবলৈ তাৰে ৰোগীবিলাকক ৰাখিবৰ কাৰণে সেইটো কাৰণে বহুত এটা সুবিধা হৈছে বৰ্তমান মানুহৰ কাৰণে যাতে বহুত কেইখন চিকিৎসালয় হৈছে চিকিৎসা কৰিবৰ কাৰণে সেয়ে আৰু